হয় নৃত্যৰ মাজেদিও আৱেগ জাগ্ৰত হয় কাৰণ নৃত্য দি যি যে নৃত্য প্ৰদৰ্শন কৰে মানুহে তাত ৰ'ল প্লে কৰা হয় ৰ'ল প্লেৰ মাজত কিছুমান আন এনেকুৱা আৱেগ দেখুওৱা যায় কাৰোবাৰ ভণ্টি হেৰুৱাই কাৰোবাৰ দেউতা বা কাৰোবাৰ মাক মৰি যায় সেই নৃত্যৰ যোগেদি নানান কথা মানুহক বুজোৱা হয় মানুহে সংগীতৰ জৰিয়তে মানুহে নৃত্যৰ জৰিয়তে সেই আৱেগসমূহ ফুটি উঠে নৃত্য দি আৰু সেই নৃত্যৰ মাজেৰে মানুহৰ যি আৱেগসমূহ দৰ্শকে বুজি পায় সেই আৱেগ অনুভূতি হয় সেই আৱেগ অনুভৱ কৰিব পাৰে দৰ্শকে আৰু সেই সেয়েহে হৈছে নৃত্য এটা এনেকুৱা শক্তি যি মানুহে কথা নকয় কিন্তু নৃত্যৰ জৰিয়তে বা সংগীতৰ জৰিয়তে মানুহক সেই আৱেগসমূহ অনুভৱ কৰিবলৈ বাধ্য কৰায়